আমি চিকিৎসালয়লৈ গ'লে যথেষ্ট দীঘলীয়া শাৰীত থিয় হৈ থাকিবলগীয়া হয় যিহেতু সকলোকে শাৰী শাৰীকৈ এজন এজনকৈ দেখোৱাবলৈ দিয়া হয় আৰু কিছুমান এনেকুৱা মানুহো মই তাত দেখা পাওঁ এমাৰ্জেঞ্চি কিছুমান বহুত বেছি গা বেয়া হৈ থকা মানুহকো নিয়ে আৰু তেওঁ থিয় হৈ শাৰীপাতি থাকিবলৈ হয়তো ধৈৰ্য নাথাকে সেইকণ শক্তি নাথাকে গাত তেনেকুৱা মানুহকো থিয় কৰাই ৰখা হয় তেনেকুৱা মানুহকো থিয় কৰাই লাইনত থিয় হৈ থাকি সময়মতেহে ডক্টৰজনক লগ কৰিব পৰা হয় আৰু তেনে ফলত কিছুমান বহুত মানুহকে দেখিছোঁ মূৰ্ছা যোৱা যায় জৰুৰীকালীন চিকিৎসা দিব লগীয়া হয় যাৰ ফলত কিছুমান পৰিও যায় মূৰ ঘূৰাই আৰু কিছুমানৰ হয়তো যদি প্ৰেছাৰ যদি কিছুমানৰ বেছি থাকে তেনেকুৱা এটা লাইন পাতি থকা অৱস্থাত বহুত বেছিও গা বেয়া হোৱা দেখা যায় মই ভাবোঁ সেই সমস্যাবোৰ এটা এটা সমস্যা সেই লাইন পাতি থকাটো যাৰ বেছি গা বেয়া যাৰ বেছি দেহৰ অৱনতি ঘটি আছে তেওঁলোকক চাই মেলি সোনকালে দেখোৱা দেখোৱাই দিয়া ব্যৱস্থা কৰিব লাগে যিহেতু সকলোৰে স্বাস্থ্য একে নাথাকে কিছুমান বুঢ়া বুঢ়ী মানুহো তাত লাইন পাতি থাকিবলৈ হয়তো কষ্ট হয় দিগদাৰ হয় যাৰ ভৰিৰে স্থিৰে খোজ কাঢ়িব নোৱাৰে তেনে এজন ব্যক্তি তাত লাইন পাতি থকাটো যোগ্য বুলি মই নাভাবোঁ সেইবাবে তেনে সমস্যাবোৰ সমাধান হ'ব লাগে আৰু তেনেকুৱা কিছুমান মানুহক আগতীয়াকৈ চিকিৎসা দিয়াব লাগে